অঁ কওক মোৰ দোকানত সৰু ল'ৰা ছোৱালীৰ কাপোৰ ডাঙৰৰ কাপোৰ আছে অঁ পেণ্ট চাৰ্ট তাৰপাছত এই ব্লাউজ এইবিলাক আছে অঁ হ'ব আহিব যেতিয়া আহে তেতিয়া পাবই অঁ অঁ ধুতিও আছে ধুতি আইটেমো আছে অঁ গামোচা অঁ অঁ অঁ অঁ এইবিলাক অঁ আছে আইটেম আছে অঁ আছে অঁ একযোৰৰ দাম দ আপোনাৰ বাৰশৰ পৰা তিনি হাজাৰ পাঁচশলৈকে আছে ধুতিটো আপোনাৰ পাঁচশৰ পৰা ইফালে বাৰশ সোতৰশলৈকে আছে অঁ কটনৰ আছে অঁ সৰু চলিৰ আপোনাৰ লৱেষ্ট বিছৰ পৰা ইফালে ধৰক বাইছশ টকালৈ আছে